হেল্ল' দাদা দোকান খোলা আছে নে অঁ হেই মোৰ কাম এটা আছিল মানে পূজা এখন পাতিব লগা আছিল ফল মূল অলপমান লাগিছিল আপোনাৰ দোকানত আছে নে বস্তুটো এতিয়া অলপমান বেছিকৈ ললোঁ হয় কল লাগিছিল আপেল কমলা আঙুৰ তৰমুজ এনেকৈ লাগিছিল ৰেটবোৰ কেনেকৈ লগাইছে ৰেটটো কেনেকৈ লগাইছে দেৰশ কল দুটা যোৰা দহ আৰু কমলা কেনেকৈ দিছে এটাই পোন্ধৰ টকা কিবা অলপমান বেছিকৈ ল'লে মিলাই মিলি আপুনি কিবা কৰিব পাৰিব নে

নহয় মই আপোনাক কৈ দিছোঁ আপুনি লিখিয়েই লওক নহ'লে মই মানে দেৰিকৈ গৈ আপোনাৰ লৈ ল'ম অঁ আপুনি হেৰি কৰিব লিখি লওকচোন মই কৈ আছোঁ আপুনি কল দিব আপোনাৰ ডজন ডজন মান দিব মানে এশ বিশটা তাৰপিছতে আপেল দিব আপোনাৰ তিনি কিলো তাৰপিছতে আপোনাৰ কমলা আৰু আপুনি কেজি হিচাপত কিবা এটা মিলাই ল'ব আৰু হ'ব দিয়ক তেতিয়া কমলা আপোনাৰ দহ যোৰা মান লিখি দিয়ক তাৰপিছতে আৰু আপোনাৰ আঙুৰটো আছে নে দিয়ক দিয়ক ঠিক আছে বাৰু আপুনি ঠিক আছে বাৰু দিয়ক